হেল্ল' হয় দাদা মই আপোনাৰ অ'টোখন যে ভাড়া কৰিছিলোঁ সেইটো মই কেনচেল কৰিম কেনচেল কৰিম মানে মই যোনটো জেগাত আহিবলৈ আপোনাৰ অ'টোখন ভাড়া কৰিছিলোঁ তাত মই আহিলোঁ ইতিমধ্যে আপুনি ইমান দেৰি কৰিছে আৰু হয় বুজিছোঁ আপোনাৰ কিবা কাৰণে দেৰি হৈছে ছাগৈ কিন্তু এতিয়া মই ধৰি লওক জেগাটোত গৈ সোনকালে পাবগৈ লাগে মোৰো সময়ৰ কথা আছে আকৌ মই ঘূৰি আহিবও লাগিব তাত মোৰ কাৰণে কোনোবা এজন ৰৈ আছে তেখেতৰ লগত মোৰ কাম আছে তো সেইকাৰণে আপুনি ইমান দেৰি কৰিছে হয় নাই আপুনি এতিয়া তাত আহি পালে বুলি মোৰ পৰা পইচা বিচাৰিলে নহ'ব নহয় মইতো এতিয়া আহি গলোঁ ন আৰু আহি পোৱাৰ পিছত মই আপোনাৰ অ'টোত অহাই নাই আকৌ আপোনাক মই কিহৰ পৰা পইচা দিম আপুনি দেৰি কৰিছে আকৌ মইতো দেৰি নকৰা হ'লেতো মই আপোনাৰ তাতে আহিলোঁ হয় আপোনাক যেতিয়া মই ভাড়া কৰিছোঁ আপোনাক মাতিছোঁ ফোন কৰি পেলাই আপোনাৰ তাতেই আহিলোঁ হয় আপুনি এতিয়া দেৰি কৰিছে সেইটোতো মোৰ গাত দোষ নাই এতিয়া মই ইয়াত আহি পালোঁ চাওক দাদা আপুনি বেয়া পাইছে যদি ক্ষমা কৰিব কিন্তু মই আহি পালোঁ ইয়াত মই আপোনাৰ এতিয়া সেইটো কেনচেল কৰিব বিচাৰিছোঁ হয় ঠিক আছে বাৰু আপোনাৰ কিবা কাৰণে দেৰি হ'ল মই বুজিছোঁ কিন্তু এতিয়া মোৰটোও আপুনি বুজিব লাগিব এতিয়া যদি আপোনাক কোনোবা এজন মানুহে মাতিছে সোনকালে আহিবলৈ কৈছে তেতিয়া আপুনি নিজেই বুজিব লাগে কিবা ইমাৰজেঞ্চিয়েই হ'ব নহ'লেতো আৰু এনেই কোনোবাই সোনকালে আহক সোনকালে আহক বুলি ফোন কৰি নাথাকে

ঠিক আছে ঠিক আছে অন্য এদিন কেতিয়াবা ক'ৰবালে গ'লে বাৰু আপোনাক জনাম কিন্তু আজিলৈ আৰু এয়াই আজি মই আহি পাই গলোঁ ইয়ালৈ বেলেগ এদিন আপোনাক জনাম বাৰু দিয়ক ঠিক আছে হয় ঠিক আছে বেয়া নাপাব হয় হয় ৰাখিছোঁ হ'ব দিয়ক একো নাই